স্বাস্থ্য সেৱাৰ সুবিধা বিলাক আমি লোৱা হৈছে স্বাস্থ্য সেৱা কৰা চৰকাৰৰ কোনো আঁচনি আমি গ্ৰহণ কৰিছোঁ যেনে আয়ুস্মান কাৰ্ড মও কৈছোঁ আমি আয়ুস্মান কাৰ্ড ময়ো পাইছোঁ বাৰু ঘৰতেই আছে আৰু আয় আয়ুস্মান কাৰ্ড বিলাক আমাৰ দুখীয়া যিবিলাক নেকি বি পি এল বিল' প'ভাৰ্টী লাইনৰ তলৰ মানুহবিলাকেই আয়ুস্মান কাৰ্ডটো পায় আৰু আয়ুস্মান কাৰ্ডটো পাবলে হ'লে ঘৰত ধৰি লওক চাউলৰ কাৰ্ড থাকিব লাগিব আৰু আয়ুস্মান কাৰ্ডৰ পৰা বহুত সুবিধা আছে সেই কাৰ্ডটো গ্ৰহণ কৰিব লাগে আয়ুস্মান কাৰ্ড থাকিলে বহুত ডাঙৰ অসুখৰ পৰা মেডিকেলত গ'লে সুবিধাটো পোৱা হয় ৰেহাই পায় বুলি গ গম পাইছোঁ স্বাস্থ্য সেৱাৰ পৰা আৰু সেই আয়ুস্মান কাৰ্ডটো যদি ঘৰত থাকে তেতিয়াহ'লে পাঁচ ছয় লাখ টকাৰ কিবা সাহাৰ্য পায় বুলি আমি গম পাইছোঁ আয়ুস্মান কাৰ্ডটো বিশেষ ঘৰত লোৱাৰ ব্যৱস্থা কৰিবলৈ আৰু চছ চৰকাৰে আয়ুস্মান কাৰ্ড দিয়াৰ কাৰণে বহুত দুখীয়া মানুহবিলাক উপকৃত হৈছে আয়ুস্মান কাৰ্ডৰ ক্ষেত্ৰত এই এই আঁচনিখনক আমি সমৰ্থন কৰোঁ ঠিক তেনেকৈ চৰকাৰৰ চৰকাৰে যিবিলাক স্বাস্থ্যৰ সম্পৰ্কে হেৰি লৈছে পদক্ষেপ লৈছে সেইবিলাকো আমাৰ কাৰণে বহুত ভাল ভাল আঁচনি বুলি আমি ধৰি লৈছোঁ সেই সেইবিলাক গ্ৰহণ কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ আৰু বহুত আমাৰ এই অঞ্চলত স্বাস্থ্যৰ কাৰণে বহুতেই তাৰমানে আয়ুস্মান কাৰ্ড গ্ৰহণ কৰিছে আৰু স্বাস্থ্য যিবিলাকে নেকি প্ৰসূতি ৰোগীও সেই স্বাস্থ্য আঁচনিবোৰৰ পৰা সেই আঁচনিৰ পৰা উপকৃত হৈছে যেনে কেঁচুৱা জন্ম হ'বৰ টাইমততো সেইবিলাক আঁচনি গ্ৰহণ কৰি আছে প্ৰসূতি মাতৃবিলাকে পাইছে কেঁচুৱা জন্ম হ'লেও কিছুমান খাদ্য পাইছে সেইবিলাক সমৰ্থন কৰোঁ চৰকাৰৰ আঁচনিবিলাক বৰ্তমান যিবিলাক চৰকাৰে আঁচনি উলিয়াইছে সেইবিলাক আঁচনি মই একমত হিচাপে সমৰ্থন কৰোঁ ইয়াৰ অঞ্চলত